কথিত আৰু লিখিত ভাষাৰ যদি আমি পাৰ্থক্য চাবলৈ যাওঁ আমাৰ বিশেষকৈ উজনি আৰু নামনি অসমত দেখিবলৈ পোৱা যায় যদি আমি উজনিৰ কিছু অঞ্চলত চাওঁ এইটো তাতো আপোনাৰ ধৰক বহুত জেগাত বহুত বেলেগ বেলেগ ভাষা ক'বলৈ ধৰে য'ত আপোনাৰ ধৰক বেংগলী সম্প্ৰদায়ৰ লোক বেছিকৈ থাকে তাত আপোনাৰ বেংগলী ভাষা অলপ মিক্স হৈ যায় অসমীয়াৰ লগত তাতো অলপ ভাষাটো বেলেগকৈ কোৱা যায় আৰু যদি আমি চাওঁ ধৰক আপোনাৰ শিৱসাগৰত চাওঁ তেওঁৰ কথিত ভাষাটোও বেলেগ চৰি তাৰ কথিত ভাষাটোও বেলেগ আৰু যদি আমি তিনিচুকীয়াৰ চাওঁ তিনিচুকীয়াৰ কথিত ভাষাটোও বেলেগ গতিকে এইটো জেগাটো জেগা কেৰি কৰে ধৰক আপোনাৰ কিছুমান জেগাত য'ত আপোনাৰ বেংগলী সম্প্ৰদায়ৰ লোক বেছি আছে তাত ধৰক আপোনাৰ বেংগলী অলপ মিক্স হৈ পেলাই অসমীয়াটো অলপ বেলেগকৈ হৈ যায় আৰু আমি যদি য'ত চাওঁ আমাৰ যদি আহোমসকল বা য'ত কাৰ্বিসকল থাকে তাত আমাৰ কাৰ্বিৰ লগত অলপ মিক্স হৈ পেলাই আমাৰ অসমীয়াক ভাষাটো অলপ কাৰ্বি মিক্স হৈ পেলাই অলপ বেলেগ হৈ যায় আৰু যদি আমি য'ত বড়ো সম্প্ৰদায়সকল লোক থকাসকল চাওঁ তাত আমাৰ যিহেতু ধৰক এক্সাম্পল যদি দিওঁ খাত শুলুং যালুং তেনেকৈ ধৰণৰ কয় যিহেতু আমি খালোঁ গ'লোঁ চালোঁ তেনেকৈ কোৱা যায় অসমীয়া ভাষাটো কিন্তু আমি তেনেকৈ এই সম্প্ৰদায়ৰ লোকসকলৰ লগত অলপ ভাষাবিলাক মিক্স হৈ পেলাই অলপ ভাষাটো বেলেগ হৈ যায় ঠিক তেনেদৰে যদি আমি আমাৰ যদি বিশেষভাৱে আমি চাওঁ নলবাৰীত আমাৰ কথাবিলাক অলপ বেলেগকৈ কোৱা যায় কি এ কেনে আছা যদি আমি এইটো আপাৰ আচামত চাওঁ আপাৰ আচামত তুমি কেনে আছা ভালে আছেনে তেনেকৈ কোৱা যায় বড়োসকলে খালোং জালোং বুলি কয় তেওঁলোকৰ যিহেতু নিজৰ ভাষা আছে লগতে যদি তেওঁলোকে অসমীয়া ক'বলৈ যায় অলপ কথা ট'নটো অলপ বেলেগ হৈ যায় ধৰক এতিয়া নাগালেণ্ডৰ মানুহবিলাকে যদি কয় আমাৰ ইয়াত অসমীয়া আহি তেওঁলোকৰ মানে কথা কওঁতেই কথিততে ধকা ধৰা পৰে যে তেওঁলোক প্ৰকৃত অসমীয়া নহয় গতিকে সেয়েই যে কথিত ভাষা আৰু লিখিত ভাষাৰ জেগাটো জেগা কেৰি কৰে ধৰক এতিয়া কাৰ্বি জন কাৰ্বি জনজাতি লোকসকলে ক'লে মানে ধৰক অলপ ট'নটো বেলেগকৈ ওলায় আহোমসকলে ক'লে ধৰা পৰে যে তেওঁলোক ৰিয়েল অসমীয়া কথা কৈছে বুলি